হেল্ল' অঁ হে অঁ নাম্বাৰটো দেখোন তোমাৰ বদলি হ'ল আকৌ মই ধৰিবই পৰা নাছিলোঁ কালিলৈ কিমান সময়ত

অঁ অঁ ন এই দুজনীনো গৈ কি ভাল লাগিব চাৰি পাঁচজনী হ'লে ভাল লাগিব আৰু অঁ পাওঁটো সিহঁতক পাওঁ মই লগ পাই থাকোঁ নহয় কেতিয়াবা কেতিয়াবা অঁ চানা আৰু কি আৰু কি ল'বা অঁ হেৰি সেইখিনি দোকান আছে নাই ওচৰত বাৰু অঁ অঁ তাৰপৰাই অঁ হেৰি মই চানাটোকে ল'ম হেৰি বিস্কুটটো সিহঁতকে ক'বা নহ'লে ল'ব কবি নহ'লে ক'বাহে ওলাইছে ঐ অঁ হেৰি বিস্কুটটো সিহঁতকে ক'লে ভাল হ'ব নেকি অঁ সেইটোটো হয়েই আৰু সোনকালে

অঁ তেতিয়াহে মানে খোজকাঢ়ি যোৱাহে আৰু ধৰি লোৱা সেই কি কয় অকণমান হেৰি কৰিব লাগে আৰু সোনকালে পালে ভাল হয় আও সেইকাৰণে সোনকালে ওলালে ভাল আৰু সেই অঁ ইটো অঁ অঁ হ'ব